হয় দৰং চাইকেল হয় ক'বছোন বাৰু হয় হয় দৰং চাইকেল হয় আমাৰ ইয়াত মানে বিভিন্ন ধৰণৰ চাইকেল আছে আপোনাৰ হাইব্ৰীড চাইকেল আছে আপোনাৰ মাউণ্টেইন বাইক আছে তাৰপিছত আপোনাৰ প্লেইন চাইকেল আছে কেনেকুৱা ধৰণৰ বিচাৰিছিলে বাৰু আপুনি হয় এক্সুৱেলী কি হয় মাউণ্টেইন বাইকটো অলপ হিলী এৰিয়াত চলোৱা হয় মানে বুজি পাইছে অলপ য'ত অলপ হাইট থাকে য'ত তেনেকুৱা এৰিয়াত চলোৱা হয় আপুনি তেনেকুৱাতে চলাব নেকি অঁ অঁ ঠিকেই আছে এক্সুৱেলী আমাৰ ইয়াত কি হয় আপোনাৰ আপোনাৰ মাউণ্টেইনৰ দামবিলাক অলপ দাম পৰে যিহেতু আমি বাহিৰৰ পৰা অৰ্ডাৰ কৰোঁ এইবিলাক আৰু বেছি এইবিলাক ইউজ কৰা নহয় যিহেতু আমাৰ যিহেতু এইটো প্লেইন এৰিয়া সেইকাৰণে আপোনাৰ দামটো অলপ অলপ বেছি পৰে প্লেইন বাইকতকে বা হাইব্ৰীড বাইকতকে চ' আপুনি দহ হাজাৰমানত পোৱাতো অলপ অলপ আপুনি বাজেটটো অলপ ষ্ট্ৰেছ কৰিব লাগিব হয় হয় আপুনি আমাৰ ইয়াতকে আমাৰ ষ্ট'কচত আনি থোৱা নহয় বাৰু আপুনি প্ৰি বুকিং কৰিব লাগিব আপুনি ধৰক এতিয়া আমাৰ ষ্টাৰ্ট হয় চৈধ্য মানৰ পৰা চৈধ্য় হাজাৰমানৰ পৰা ষ্টাৰ্ট ষ্টাৰ্ট হয় আৰু আপোনাৰ কিবা বেলেগ ৰিকুৱাৰমেণ্টচ আছে নেকি স্পেচিফিক কিবা ৰিকুৱাৰমেণ্টচ যদি আছে কৈ দিব আমাৰ এইটো আপোনাৰ তেজপুৰৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ আপোনাৰ টাউনত চক বজাৰ টাউনৰ ওচৰতে আপুনি তাত আহিলেই হ'ব তাত সুধিলেই হ'ব কাৰোবাক আপোনাক দেখুৱাই দিব আপোনাৰ হয় আপোনাৰ ৰাতিপুৱা আপোনাৰ দহটা বজাত খোলো আবেলি আপোনাৰ নটা মানলৈকে খোলা থাকে আপুনি যিকোনো সময়ত আহিব পাৰে আৰু আমাৰ ইয়াত ই এম আইৰ এভেলেবিলিটী আছে হয় হয় আপুনি যদি বিচাৰে মাহে মাহে দিব পাৰিব হয় আমাৰ চানডে' অফ থাকে শ্বপটো হয় হয় আপুনি যিকোনো বাকী যিকোনো বাৰত আহিব পাৰে ঠিক আছে দিয়ক ন